ৰন্ধা কামটো মই মোৰ ফালৰ পৰা ক'বলৈ গ'লে মহিলাৰ কাম বুলি মই অকল মহিলাৰ কাম বুলি মই নাভাবো কাৰণ ঘৰৰ সকলো মানুহৰে সুবিধা অসুবিধা থাকে কেতিয়াবা মহিলা গৰাকীয়ে নোৱাৰিলে ঘৰখনৰ পুৰুষসকলেও অকণমান সহযোগ কৰিলে মহিলা গৰাকীয়ে অকণমান সহায় পায় আৰু মোৰ ঘৰতো তেনেকৈয়ে মা দেউতা দেউতা মানুহজন বিশেষকৈ মানুহজনে তেওঁলোকে মোক সহায় কৰে পুৰুষসকলেও যে মহিলাসকলৰ কাম বুলি যে অকল ৰন্ধা বঢ়া কামটো যে মহিলাসকলৰ বুলি নাভাবি নাভাবে আমাৰ ঘৰত নোৱাৰিলে মানে তেওঁলোকেও সহযোগ কৰিব লাগে আৰু মোকো তেনেদৰে মানুহজনে প্ৰায় সহায় কৰি দিয়ে তেওঁ খুব ধুনীয়া কেনে মাংস বনাই মাংস বনাইয়ো ভাল পাই মন গ'লে তেওঁলোকে মোক বনাই আমাক বনাই মেলি খোৱাই বোলে আৰু কেতিয়াবা আলহী বেছি হ'লে তেওঁলোকে বনাই মেলি দিয়ে সেইটো কৰণে যে মই ভাবো যে তেওঁলোকে অকল মহিলাসকলে যে ৰন্ধা বঢ়াটো কৰিব লাগিব সেইটো নহয় ঘৰখনত চবে লগে ভাগে কাম কৰিলে মহিলাগৰাকীৰো অকণমান মনটো ভাল লাগে আৰু তেনেকেই সেইটোকাৰণেই তেওঁলোকে মোক নোৱাৰিলে কেতিয়াবা তেওঁলোকে বনাই মেলিও দিয়ে আৰু তেওঁলোকৰ ভাল কিবা এটা বনাই খাবলৈ মন গ'লে তেওঁলোকে কেতিয়াবা বনাই মেলিও খাই সেইটোত ভাল লাগে সেই তেনেকৈ আমি সদায় পৰিয়ালত মাজত আমি সকলোৱে ৰন্ধা বঢ়া কৰো ভাল লাগে এনেকেই